হয় মই ড্ৰয়িং ক্লাছলৈ গৈছোঁ ৱকশ্বপতো জইন কৰিছোঁ তাৰপৰা শিকিবলগীয়া বহুতো শিকিলোঁ বহুতো অভিজ্ঞতা গোটালোঁ যেনেকৈ ধৰক আমাৰ যিখিনি কালাৰ যিখিনি ৰং ৰং কেনেকৈ ব্যৱহাৰ কৰিব লাগে কেনেকুৱা ধৰণৰ ৰং ক'ত ব্যৱহাৰ কৰিব লাগে বেকগ্ৰাউণ্ড কেনেকুৱা দিব লাগে কনচেপশ্ব্যোৱেলাইজ কেনেকৈ কৰিব লাগে কালাৰৰ দ্বাৰা কেনেকৈ মন জয় কৰিব পৰা যায় কেনেকুৱা ধৰণৰ পৰিৱেশত কেনেকুৱা ধৰণৰ ৰং ব্যৱহাৰ কৰিব লাগে পেঞ্চিল কি ব্যৱহাৰ কৰিব লাগে তেনেকুৱা ধৰণৰ সেইবিলাক শিকিলোঁ